লকডাউনত মই বস্তু বনাবৰ কাৰণে বহুতখিনি বস্তুৱেই বনাইছিলোঁ যেনে তাতে পেৰা বনাইছিলোঁ ব্ৰিটানিয়া বিস্কুটৰ পেৰা মিঠাই বনাইছিলোঁ তাৰ পিছত বাকী পোলাও বিৰিয়ানি এইবিলাক মই লকডাউনতে বনাব শিকিছোঁ আৰু বিস্কুট বনাইছিলোঁ এ যিটোক নানকাটা বুলি কয় সেইটো মই বনাইছিলোঁ আৰু পেৰা বনাইছিলোঁ মই হেৰিৰে ব্ৰিটানিয়া বিস্কুটটো মিক্সিত গুড়া কৰি লৈ তাৰপিছত ব্ৰিটানিয়া বিস্কুটটো গুড়া কৰি লৈ তাক চালনীৰে চালি লৈছিলোঁ চালি লৈ পেলাই তাৰপিছত তাতে কনডেঞ্চ মিক্ল দি মিক্স কৰি লৈ পেলাই আকৌ চেনীৰ ছিৰাপ এটা বনাই সেনেকৈ মই ব্ৰিটেনিয়া বিস্কুটৰ পেৰা বনাইছিলোঁ খাবৰ কৰণে ইমানেই সোৱাদ হৈছিল পিছতো বনালোঁ মই লকডাউনৰ পিছতো বনালোঁ বিৰাটেই টেষ্টি হৈছিল ব্ৰিটানিয়া বিস্কুটৰ বুলি ধৰিবই নোৱাৰি একদম তাৰমানে কি ধুনীয়া হৈছিল খাবৰ কাৰণে লকডাউনত আৰু বস্তু বনাইছিলোঁ মই কিবাকিবি বস্তু বনাইছিলোঁ তাৰ ভিতৰত বিশেষকে মই পোলাওটো ভালকৈ বনাব শিকিছোঁ আৰু তাৰমানে সেইকেইদিন অলপ মাংস চাংস বেছিকৈ নি থোৱা হৈছিলতো গতিকে পোলাওটো বৰ ধুনীয়াকৈ বনাবৰ কাৰণে শিকিছিলোঁ আৰু